হেল্ল' অঁ অঁ কোৱা

আচ্ছা এতিয়া আজিকালি এনেকুৱা কথা ক'লে কি হ'ব কাঠ এতিয়া পালেংখন বনাবলৈ ল'লে পালেংখন বনোৱাটো একো ডাঙৰ কথা নহয় পালেংখন বনাবলৈ ল'লে কাঠটো ভাল কাঠ লাগে ভাল কাঠ এতিয়া এখন পালেঙৰ আজিকালি ধৰক তোমাৰ মেকিং খৰচটো যিমান পৰে হা গতিকেলৈ এনেই কম দামৰ কাঠৰে বনালে মানে লোকচান নহয় কাৰণ আজিকালি এতিয়া আমি এতিয়া যোগালী এটা তাৰমানে আমাৰ লগত এতিয়া যিবোৰ মিস্ত্ৰীৰ কাম কৰা মানুহ ৰাখিছোঁ সিহঁতে মানে তোমাৰ ছশ সাতশ টকাৰ তলত এটাও মানে কামেই নকৰে গতিকেলৈ এই জানি সেইবোৰ তুলনা লৈ পিনি এনেই কম দামৰ কাঠেৰে বনালে মানে লোকচান হয় এতিয়া তোমাৰ এখন পালেং বনাবলৈ আজিকালিতো পালেঙবোৰ কেনেকে বনায় তোমালোকে এতিয়া বক্স পালেংখন বনাবলৈ হ'লে তোমাৰ কি কয় জানানে প্ৰায় ছয় ফুট বহল সাত ফুট দীঘলকৈ অঁ এইটো কাৰণে সেইকাৰণে ছফুট সাতফুট ওলাও তোমাক এনেকুৱা এখন পালেং বনাই দিম তুমি চাবা একদম বক্স পালেং বনাই দিম এনেকুৱা ডিজাইনত বক্স পালেং বনাই দিম নহয় যিখন তাৰমানে তুমি ওপৰত শুলেও আপত্তি নাই তলত শুলেও আপত্তি নাই এনেকুৱা তাৰমানে একদম ধুনীয়া এনেকুৱা ফিনিচিং মাৰিম এতিয়া কালিলৈ দিবহি নেকি মই তিতাচপা অলপ আনিব কৈ আছোঁ তিতাচপা তিতাচপাটো মানে অলপমান মানে ভাল তাৰপৰা যদি তিতাচপাটো নাহে এনেই যিটো গণ কাঠ যে গণ কাঠৰ যে খালে কিবা জ্বলা জ্বলা পুৰা পুৰা যে চুবাই চালে যে গণ কাঠে তিতাচপাই কালিলৈ অলপমান অহা কথা আছে সেইখিনি মিলাই মেলি কাঠটো মানে কি আৰু বাকীখিনি এই পষ্টকেইটা আৰু মানে যিকেইটা দীঘল পাতিকেইটা সেইকেইটা ভাল কাঠ লাগে আৰু বাকীখিনি ধৰক তোমাৰ ওপৰটো ওপৰ কাঠখিনি ওপৰখিনি সব হেৰি দিম ওপৰখিনি সব ফলক দি দিম বাকীখিনি ওপৰ জাপখিনি যে দামটো এতিয়া কি বুলি ক'ম এতিয়া দামটো এই বিয়ৈ ঘৰৰে মানুহ কিনপেলাই মিলাই মেলি ল'ম আৰু মোকো কাঠৰ দামটো দিবা আৰু মানে মোৰ মিস্ত্ৰীকেইটা দামটো দি ৰং চঙৰ সেইবোৰ দামটো দিলেই হ'ব মোৰ ভাগৰটো বাৰু নলওগৈ সেইবোৰ আৰু সিমান চিন্তা কৰিব নালাগে এনেই আজিকালি আৰু তোমাৰ বক্স পালেঙখন ভালকৈ বনাওঁ বুলি ক'লে তোমাৰতো এতিয়াতো তোমাৰ এতিয়া কিমান দামৰ লাগি কিমান দাম লাগে আশী হাজাৰ নব্বৈ হেজাৰ বনাই মেলি কাঠে চাঠে সিমান দাম পৰে একলাখ বিছ হাজাৰলৈকে ত্ৰিছ হাজাৰলৈকে পৰে তোমাক সিমান দামৰ বনাই নিদিওঁ তোমাক খুব বিছ পঁচিছ হাজাৰ টকা দামৰ এখন বনাই দিম বি বিছ পঁচিছ হাজাৰ টকামানত এখন বনাই দিম ৰেগ ৰেগটো ৰেগটো কাৰণে চিন্তা কৰিব নালাগে ৰেগটো ৰেগটো হেৰিয়ে শলখৰে বনাই দিম শলখো শলখ শলখ ভাল কাঠ আছে শুকান শুকান কাঠ আছে শলখ হেইট কেলা আৰু এটা কথা আকৌ বাৰ্ণিছ মাৰি ৰং ছং কৰি দিলে এনেও ধৰিব নোৱাৰি মই তোমাক চতিয়না কাঠৰ শলখপাত বনাই দিব পাওঁ মই কিন্তু এটা কথা নহয় দাঙিলে গম পাবা দাঙিলে গম পাবা এইবোৰ কাঠটোৰ লগত সেইবোৰ কাঠ নিমিলে আৰু হেৰি যিখিনি এতিয়া তিতাচপা আৰু গণ কৰি আনিব দিছোঁ যিকেইটা সেইকেইটা কুন্দাটো সেইদিনাখন দেখি আহিছো সেইখিনি শুকানেই কাঠ বাৰু সিহঁতে ভেজাল নকৰে বাৰু মোক মোক ভেজাল নকৰে সিহঁতে মোৰ নাম বুলি ক'লে সবেই বুজি পায় তোমাৰ বক্স পালেং এখন ধুনীয়াকৈ এনেকৈ বনাই দিম নহয় আগফালেদি এনেকুৱা ডিজাইনৰ বনাই দিম পাঁছফালে এনেকুৱা ডিজাইন দিম নহয় তোমাৰ একদম ইমান ধুনীয়াকৈ ডিজাইন মাৰি দিম তুমি আগফালৰ পৰা যদি সি শুই থাকে নহয় ঘৰ পালেংখনৰ মুধৰ পৰা দেখিলে মানে ৰজাই শুৱা পালেং নে কেলা বিয়ৈ শুৱা পালেং বুজি নোপোৱাকৈ বনাই দিম মই ডিজাইনত বনাই দিম ডিজাইন কটা মই আৰু আৰু এতিয়া নতুন মেচিন আনিলো নহয় ডিজাইন কটা নতুন নতুন মেচিন আনি থৈছোঁ এতিয়া সেইদিনাখন নতুন মেচিন দুটা আনিলোঁ অকল সেই মেচিনকেইটাত অকল ডিজাইনে কাটি দিয়ে অকল সেইকেইটা তাৰমানে তাত কি চৰাই আঁকিব লাগি তোমাৰ পখিলা আঁকিব লাগি আচলতে বিয়ৈ এনেকুৱা কথা ই পালেংবিলাকত যে চৰাই পখিলা এনেকুৱা ধুনীয়া ধুনীয়া ফুল সেইবোৰহে আঁকিব লাগে কিছুমানে আকৌ কি আঁকি দিয়ে সি গঁড়ৰ মূৰ গঁড় বনাই দিয়ে কিছুমানে মানে কিবা কিবি জন্তু চন্তু ছবি সেইবোৰ আঁকিব নালাগে সেইবোৰ মানে শয়ণে সপোনে বেয়া দেখে এতিয়া তোমাৰ হ'ল সপোন ভাল দেখিবলৈ মানে তুমি ভাল জেগাত থাকিব লাগিব নহয় সেইকাৰণে ফুল বনাই দিব লাগে প্ৰকৃতি নহ'লে ধুনীয়াকৈ চৰাই মৈ মৌৰা চৰাই বনাই দিব লাগ এইবোৰ তাৰমানে ভাল ভাল বস্তু পিছাৰ আঁকিব তেতিয়াহে তাৰমানে তোমাৰ আকৌ শয়ণে সপোনে কেলা থাকিব আচ্ছা হ'ব দিয়া মই তোমাক বস্তুটো হেৰি কৰি দিম বনাই দিম তুমি কিমান দিনমানত নিবা অঁ আমাৰ সপ্তাহ দছদিন লাগি যায় এইবোৰ খেলি মেলিকৈ অকল একেটাকে কৰি নথকা যায় ইটো সিটো কৰি থকা হৈছে হ'ব দিয়া এতিয়া